সন্তান দা হয়নে অঁ ভাল নে অঁ ভাত পানী খালে অঁ এইবিলাক হেৰি এতিয়া খেতিয়কৰ ইঞ্চুৰেঞ্চ কৰিছে যে এতিয়া আপোনালোকৰ কৰিলে নাই বাৰু অঁ যাব নেকি কৰিবলৈ অফিচলৈ অঁ অঁ আমাৰ এখেত যাম বুলি কৈছিলে লগ পোৱা হ'লে লগতে যোৱা হ'লে ভাল হ'লহেতেন আমাৰ এখেত যাম বুলি কৈছিলে লগতে যোৱা হ'লে ভাল হ'লহেতেন

এতিয়া আধাৰ কাৰ্ড পান কাৰ্ড তাৰ পিছত হেৰি খেজানা ৰচিদ এইবিলাক লৈ যাব লাগিব অঁ অ' টি পিও আহিব পাৰে আপোনাৰ ফোনটোও লগত লৈ যাব অঁ তেতিয়া কিমান সময়ত যাবা বাৰু

এতিয়া আমাৰ এখেতক ক'ম তেতিয়া আপুনিও লগতে যাব অঁ বাকী বাৰু এতিয়া কিবাকিবি কৰি আছে নে কি অঁ এতিয়া গৰু ছাগলী লৰোৱা মেলা সেইবিলাক কৰি আছে নে অঁ দুপৰীয়া নহয় আজি বৰ গৰমো অঁ ৰ'দো বৰ একদম বেলেগ ৰ'দ দিছে আৰু অঁ হ'ব দিয়ক তেতিয়া ওলাই আহিব